আমাৰ সমাজৰ নৃত্যৰ লগত জড়িত লোকসকলে নৃত্যৰ মানদণ্ড উন্নত কৰাত বহুতো গুৰুত্বপূৰ্ণ পদক্ষেপ পালন কৰিছে যিসকল লোক নৃত্যৰ লগত জড়িত তেওঁলোক সকলোৱে একগোট হৈ এক নৃত্য প্ৰশিক্ষণ কেন্দ্ৰ গঢ়ি তুলিছে যাৰ জড়িয়তে তেওঁলোকে নৃত্যৰ প্ৰতি লোকসকলৰ মাজত সজাগতাৰ সৃষ্টি কৰাৰ লগতে যিসকল লোকৰ নৃত্যৰ প্ৰতি ৰুচি আছে তেওঁলোকক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাপনা কৰিছে তেওঁলোকৰ এই পদক্ষেপে অন্তত স্থানীয় অঞ্চলটোতেই নৃত্য প্ৰদৰ্শনৰ যি মানদণ্ড তাক উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে অন্তত স্থানীয় লোকসকলে সহজতে বা কম খৰচতে নৃত্য প্ৰশিক্ষণ গ্ৰহণ কৰিব পাৰিছে মই আন আন লোকসকলকো নাচিবলৈ উৎসাহিত কৰিব বিচাৰোঁ কাৰণ নৃত্যই আমাৰ শাৰীৰিক স্বাস্থ্য আৰু মানসিক স্বাস্থ্য বজাই ৰখাত সহায় কৰে বিভিন্ন ধৰণৰ নৃত্য প্ৰতিযোগীতাত আমি অংশগ্ৰহণ কৰিব পাৰোঁ আনকি নৃত্যৰ বিশ্ব দৰবাৰতো এক সুকীয়া স্থান আছে আমি তাত অংশগ্ৰহণ কৰি আমি নিজকে বিশ্ব দৰবাৰতো প্ৰতিষ্ঠিত কৰিব পাৰোঁ লগতে আমি নিজকে অৰ্থনৈতিকভাৱেও সবল কৰি তুলিব পাৰোঁ গতিকে মই সকলো লোককে নৃত্যৰ প্ৰতি উৎসাহিত কৰিব বিচাৰোঁ নৃত্যক তেওঁলোকে কৰি তেওঁলোকৰ নিজৰ শৰীৰ মন সকলো ঠিকে ৰাখিব লাগে